হেল্ল' হয় কোনে ক'লে অঁ অঁ অঁ হয় কওকচোন হয় চলি আছে বৰ্তমান এই অহা আঠাইছ তাৰিখে আছে ডকুমেণ্ট মানে বিশেষ তেনেকুৱা নহয় এই ভোটাৰ আই ডি পেন কাৰ্ড আধাৰ কাৰ্ড আধাৰ লিংক নাম্বাৰটো তাৰপিছত বাৰ্থ চাৰ্টিফিকেট তেনেকে সেইখিনি লাগিব আৰু তাতে আগ প্ৰথমতে অনলাইন কৰিব লাগিব অনলাইন কৰি সেই ৰিচিপ্টটোৰ সৈতে গোটেইখিনি ডকুমেণ্ট ইয়াতে আনি জমা দিব লাগিব

হয় আমি মই দছটাৰ পৰা দুটালৈকে থাকোঁ দুটাৰ পিছত হয় দছটাৰ পৰা দুটা বজাৰ ভিতৰত হেৰি কৰিব লাগিব আৰু জমা কৰিব লাগিব ইয়াতে খৰচটো তেনেকুৱা খৰচ নাই হেৰিটো অনলাইনতে যিখিনি যাব খৰচ অনলাইনটো গৈ বা যদি তেনেকুৱা হেৰি আছে তাতে কৰিলে হ'ল অনলাইনটো কৰি এই ৰিচিপ্টটোৰ সৈতে এটা ৰিচিপ্ট পাব এই ৰিচিপ্টোৰ সৈতে ডকুমেণ্টখিনি জমা দিলে হৈ যাব সোনকালে কৰিব কাৰণ বেছিদিন নাই হয় হয় পাৰিব পাৰিব কিন্তু দহটাৰ পিছত আৰু দুটাৰ আগত সেইখিনি সময়ৰ ভিতৰত আহিব আৰু হয় ডকুমেণ্টখিনিৰ লগতে ৰিচিপ্টটো লৈ আহিলেও খৰচো সেই তাতেই যিখিনি হ'ব ইয়াতে অফিচত কোনোধৰণৰ খৰচ নালাগে হয় হয় হয় হয় অন অনলাইন অনলাইনটো কৰি ৰিচিপ্টটোৰ সৈতে ডকুমেণ্টখিনিৰ মই জমা দিলে হয় অঁ বাকী তেনেকুৱা একো নাই অনলাইনতে যিখিনি হেৰি হয় হয় দিয়ক হয় ঠিক আছে বাৰু